মোৰ প্ৰিয় ঋতু শৰৎ আৰু এই ঋতু ভাল পোৱাৰ কাৰণতো হৈছে শৰৎ কালত সকলোবোৰ পৰিৱেশ শান্ত হৈ থাকে তাৰ লগে লগে চৰাই চিৰিকটি বা এখন ফৰিং ফুটা আকাশৰ ছবি দেখা পোৱা যায় সকলো বস্তু শুকান হৈ থকাৰ কাৰণে এটি আনন্দৰ পৰিৱেশ দেখা পোৱা যায়

এই ঋতুত মানুহে শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিব পাৰে অত্যাধিক গৰম নাথাকে অত্যাধিক ঠাণ্ডা নাথাকে মাজতে যেতিয়া শেৱালী ফুলৰ গোন্ধই ধুনীয়াকৈ চৌদিশ আমোলমোলাই থাকে ইয়াৰ পাছতে নদীবোৰ নিৰ্মল হয় আকাশত মেঘ নাথাকে লগতে এই সময়ত দুৰ্গোৎসৱ দুৰ্গোৎসৱৰ দৰে এটি পূজা এটি উৎসৱো আহে যিটো উৎসৱৰ লগত আনন্দ জড়িত হৈ থাকে মানুহৰ ফুল পাত নদী গছ আদি এই সকলোবোৰৰ লগত জড়িত হৈ মানুহে এটি সুন্দৰভাৱে সময় কটাব পাৰে ইজনে সিজনৰ লগত শৰৎকালৰ কথা ক'বলৈ গলে সেইখিনি সময়ত অসমৰ এটি জন অসমৰ এটি উল্লেখযোগ্য উৎসৱ ৰাসক্ৰিয়া সেইখিনি সময়ত উদযাপন কৰা হয় য'ত সকলোধৰণৰ লোকেই সৰুৰপৰা ডাঙৰ বুঢ়া সকলো বুঢ়া হক মহিলা হওক সকলো ধৰণৰ লোকেই অংশগ্ৰহণ কৰে আনন্দ ফূৰ্তি কৰে অসমৰ পৰম্পৰাগত উৎসৱৰ ভিতৰত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ই এক অনন্য উৎসৱ